মই অলপ দিন আগত অনলাইন যোগে মোবাইল এটা ক্ৰয় কৰিছিলোঁ মোৰ ভাইটি এজনৰ দ্বাৰা মই মোবাইল ফোনটো ক্ৰয় কৰিছিলোঁ মোবাইল ফোনটো সময়তে আহি পালে কিন্তু যিমানখিনি সময় লাগিল আহিবলৈ সেইটো অলপমান দিন বেছিকৈ মই ৰখিবলগীয়া হ'ল সেইটোৰ কাৰণে মোৰ অভিজ্ঞতা অলপ বহুত বেছি এটা ভাল নহয় যিহেতু মই ইয়াতে দোকানৰ পৰা কিনিলে মই মোবাইল ফোনটো পইচা দিয়াৰ লগে লগে পাওঁ কিন্তু মই অনলাইন যোগে কৰাৰ বাবে মোবাইল ফোনটো অহাত মই তিনি চাৰিদিনমান ৰখিবলগীয়া হ'ল যিহেতু মই মোৰ বহুতখিনি কাম মোবাইল ফোনতে চলে মই অলপদিন ৰখিবলগীয়া হোৱাৰ কাৰণে মোৰ তাৰ অভিজ্ঞতাটো ইমান বেছি ভাল নহ'ল আৰু দ্বিতীয় কথা মই মোবাইল ফোনটো যেতিয়া ছাৰ্জ কৰি চলাওঁ তেতিয়া মোবাইল ফোনৰ বেটেৰীটোও হ'বও পাৰে বা মোবাইল ফোনটোৱে হ'ব পাৰে খুব গৰম হৈ যায় কম সময়ৰ ভিতৰতে আৰু এই গৰম হোৱাৰ বাবে মোৰ বিৰাট ভয় লাগে মোবাইল ফোনটো ছাৰ্জ দি চলাবলৈ যিহেতু কেতিয়াবা মোবাইল ফোন ফটা বা ব্লাষ্ট হোৱা খবৰ পাই থাকোঁ খুব ভয় লাগে মোবাইল ফোনটো যেতিয়া গৰম হয় এতিয়া এতিয়া মই ভাবি আছোঁ যে মই মোবাইল ফোনটো আকৌ ঘুৰাই দিম কাৰণ মই ইমান পইচা দি পেলাই মোবাইল ফোনটো লৈছোঁ এনেকুৱা গৰম হোৱা মোবাইল ফোন যদি মই চলাওঁ তেন্তে মই ভয়ে ভয়ে চলাব লাগিব যিটো মই নিবিচাৰোঁ আৰু এটা কথা মোবাইল ফোনটোত মই অলপ কমকৈ শুনি পাওঁ যেতিয়া কাৰোবালৈ মই ফোন কৰোঁ

ফোন কৰা সময়ত মই যিটো মাত শুনোঁ সিফালৰ পৰা অহা মাত সেইটো মই অলপ কমকৈ শুনি পাওঁ হয়তো মই মোবাইল ফোনটোৰ মাতটো অলপ কম সেইটো এতিয়ালৈকে মোৰ অলপ অভিজ্ঞতাটো মোৰ টেঙা কৰি পেলালে

মবাইল ফোনটোৰ অলপমান জেগা কম আছে মোবাইল ফোনটোৰ ভিতৰত মই ফটো ভিডিঅ' সেইবোৰ ৰাখি থওঁ কিন্তু মোবাইল ফোনটোৰ ভিতৰত জেগা কিছু অলপ কম আছে যেন লাগিলে মোৰ মই এতিয়া মোবাইল ফোনটোত হয়তো বেলেগকে এটা এছ ডি কাৰ্ড ভৰাব লাগিব ছাগে যিটো আকৌ মই ক্ৰয় কৰিব লাগিব অলপ পইচা খৰচ কৰিব লাগিব মই ভাবোঁ যে মোবাইলটো দিওঁতেই তেওঁলোকে এটা হয়তো এছ দি কাৰ্ড তাত দিব পাৰিলে হয় বা মোবাইলটোত অলপ বেছি ঠাই তেওঁলোকে থ'ব পাৰিলে হয় কাৰণ আজিকালি বহুত বস্তু মোবাইলৰ ভিতৰত থাকে বা আমি ৰাখোঁ তাতে অলপ বেছি জেগা থাকিলে বিৰাট ভাল পালো হয় আৰু মোবাইলটোৰ বেয়া অভিজ্ঞতা বুলিবলৈ মোৰ ইমানখিনিয়ে বিশেষ একো নাই যদি আগলৈ কিবা হয় তেতিয়াহে মই ছাগে ক'ব পাৰিম ভালকৈ